হয় মই ৰন্ধা কামটো পেছা হিচাপে ল'ম বুলি এতিয়া ঠিক ক'ব নোৱাৰোঁ কিন্তু যেতিয়া মই আজৰি টাইমত বনাই থাকোঁ কিবা এটা নতুন কিবা এটা বনাই থাকোঁ বা তো ঘৰতে কোনোবাই খাবলগীয়া বস্তু খাওঁ বুলি কোৱা বস্তুটো বনাই দিওঁ তেতিয়া বনাই থাকোঁতে এটা কথা চিন্তা আহে এই এইটো মই চোন পেছা হিচাপেই ল'ব পাৰিলোঁ হয় কাৰণ মই ভাল পাওঁ বনাই আগৰ পৰাই সৰুৰ পৰাই বনাই ভাল পাওঁ সেইটো কাৰণে মই ভাবোঁ পেছা হিচাপে লোৱাহেঁতেনে ভাল আছিলে আৰু ল'বলৈও আছে মানে টাইমো ইমান হেৰি নহয় কাৰণ আজিকালি জানেই চবেই ছ ছ'চিয়েল মিডিয়াৰ যুগ বহুত ধৰণৰ প্লেটফৰ্ম আছে ফেচবুক ইউটিউব এই তাত মানে বিভিন্ন ধৰণৰ আমি ভিডিঅ' দেখা পাওঁ খাদ্য আঞ্জা বনোৱা বিভিন্ন লোকে হয়তো সেইটো পেছাতে সেয়াও বনাইছে আৰু তেনেকুৱা প্লেটটফৰ্মত মই ভাবোঁ এনেকুৱা এটা খাদ্যৰ বনোৱা বা খাদ্য ৰন্ধা তেনেকুৱা এটা মই পিলেট প্লেটটফৰ্মত মই এইবোৰ ভিডিঅ' দিওঁ নেকি বুলি তেতিয়া তেতিয়া আকৌ এইটো কিছুমানে কেৰিয়াৰ বনাইছে হয়তো মই কেৰিয়াৰ হিচাপে একজেক্টলি নল'লোঁ মানে মোৰ চখটো যিটো চখ মই মানে পূৰণ কৰিব পাৰিম তাত সেইটো এটা মই নিজে ভাবোঁ নিশ্চয় এইবোৰ কথা আৰু মই ঘৰৰ ফেমিলিকো কওঁ তেতিয়া ফেমিলিয়ে কয় ভাল ভাল চিন্তা কৰিছে আপুনি যদি পাৰে টাইম দিব পাৰে কৰক ময়ো সেইটো কাৰণে কেতিয়াবা ভাবোঁ মই আৰু নেক্সট বছৰৰ পৰা মান মই বুলি নেক্সট বছৰ বুলিয়ে নহয় যেতিয়া মই টাইম পাম সেইটো মই ক নিশ্চয় কৰিম মানে এটা ইউটিউব বা ফেচবুকত মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম তেতিয়া নাজানো কোনে কিমান ভাল পায় মই যিটো মই পাৰোঁ মই সেইটো মই দিবলৈ বিচাৰিম আৰু ৰাইজে কি কৰে ৰাইজে যদি মোক খাই খোৱাৰ মই বনোৱাৰ ৰন্ধাৰ খাদ্য পচন্দ কৰে বা দেখি শুনি বনাই খাবলৈ চেষ্টা কৰে তেতিয়া নিশ্চয় মোৰ নিজৰো এটা ছেটিস্ফাই হ'ম বুলি মই ভাবোঁ মানে তাকে জীৱন জীৱনটোত আৰু মানে আছে বহুত বিভিন্ন ধৰণৰ চখ আছে তাৰ ভিতৰত মোৰ এটা ভাল লগা চখটোৱেই হ'ল মোৰ ৰন্ধা আৰু মই আটাইতকৈ ভাল পাওঁ পৰ্ক আৰু চিকেন চিকেন বুলি ক'লে মানে লোকেল মুৰ্গীটো যিটো আমি জালুক দি বনাই খাওঁ মানে এটা বেছি ডাঙৰ ডাঙৰ মুৰ্গী নহ'লেও মানে নাই এটা মিডিয়াম জোখৰ যিটো সৰু মানে স মানে এটা কয় নহয় এটা টিন এজ টিন এজ কুকুৰাটো মানে খাই মানে এইটো এটা জালুক দি গা আৰু এই সেইটো সেই তৰকাৰীটো যদি খোৱা হয় গাত যদি কিবা বিষ বা কিবা কামৰ ক্ষেত্ৰত যদি গাটো অলপ বিষ কাম কৰিলেতো অৱশ্যেলি ভাগৰ লাগে ন এই ভাগৰ লাগে সেইখিনি মানে বহুত মানে এটা ৰেহাই দিয়ে সেইটো খোৱাৰ লগে ল লগে লগে তাকে মই তাকে মই আৰু আছে মোৰ গাহৰি বনাওঁ গাহৰিটো মই বইল কৰি পেলাই খাওঁ তাত এটা ঔটেঙা আমাৰ যেনে আমাৰ অসমীয়া মানুহৰ মাজত ঔটেঙাটো এটা মানে ফেবৰেট এটা মানে চবেই খাই পাইছে আমাৰ অসমৰ বুলি অসমৰ হয়তো চবেই খাই পাইছে ঔটেঙা ঔটেঙাটো কাটি অলপ তাৱা তাত এটা বইল কৰা মানে মানে বইল কৰা আৰু সম্পূৰ্ণ বইল কৰি আৰু তেল কোনো ধৰণৰ তেল ইউজ কৰিব নালাগে তাৰে যিটো গা মানে পৰ্কৰ তেল সেই তেলৰ পৰাই আমি মানে মানে সেই তেলৰ যিটো অভাৱ সেই তেলৰ অভাৱটো পূৰ্ণ হয় কাৰণ গাহৰিত মানে বহুত তেল ওলায় গাহৰিত মানে এইটো হয়তো চৰ্বিয়ে নহয় জানো সেইটো কাৰণে এটা তেল ওলায় সেই তেলত মানে গোটেই মানে আমি বইল কৰিব লাগে এক্সটাকৈ আকৌ এনেকৈ যেনেকৈ সৰিয়হৰ তেল এইবোৰ মানে এইবোৰ দিব নালাগে গম পাইছে সেনেকৈ মই বনাই প্ৰায় খাওঁ আৰু ভালো লাগে যিহেতু নিজেও বনাওঁ আৰু ঘৰৰ ফেমিলিকো খুৱাওঁ ঘৰৰো ফেমিলিও কয় ভাল বহুত ভাল বনাইছে ঠিক সেইটোৱে আৰু আৰু পেছা হিচাপে বুলি ক'লে মানে সেইটো আৰু মই ট্ৰাই কৰিম আগলৈ কাৰণ মই এটা চখ আছে ন ঠিক আছে